হেল্ল' হেল্ল' মই এনেই আছোঁ তুমি ভাল ভাল ভাল খা খবৰে নোপোৱা হ'লো আজিকালি দেখোন অঁ অঁ অঁ মোৰ সেয়া কিবা কিবি কামত বিজি থাকোঁতে থাকিয়ে যায় কৰিম মই এনেই বহি আছোঁ দিয়া ঘৰত ভাল মোৰ আমাৰ ঘৰটো ভালেই কলেজৰ খবৰতো পাইছোঁ তাকে এতিয়া কি কৰাবা তোমালোকে

অঁ তাকে অঁ কিছুমানে সেয়া নাম্বাৰ চাম্বাৰো সলাই দিলে য'ত ত'ত কাম কৰিবলে গুচি গ'ল তাকে ও গোটেই মোক ও ও তুমি গ্ৰুপটোত আছা নহয় অঁ অঁ তাকে চব নাই মই চাইছিলোঁ সেইদিনা গ্ৰুপটো বেছি ল'ৰা ছোৱালী নাইছোন ও অঁ

অঁ অঁ মোলে সে ইউৰিকা মেমো সেইদিনা ফোন কৰিছিলে এনে কিবা হেৰি নোট এটা খুজি পিনি আগৰ মানে কাৰণ বহীখন লাগে বুলি ক'লে আগৰ তাৰপা মই বোলো হ'ব যেতিয়া লাগে আহিব বুলি ক'লো তাৰপিছত ক'লে সময়ে নাপাওঁচোন বুলি ও তাকে মই যাওঁতে লৈ যাব লাগিব আৰু কাৰবাক খবৰ পোৱানি কোন কোন যাব ও ও অঁ কি কৈছিলে অঁ অঁ

অঁ পিন্ধাৰ কথা কিবা পাতিছিলানি অঁ তেতিয়া ভাল লাগে আকৌ ফটো চটোটো ভাল লাগে দেখিও ভাল লাগে চবে একে পিন্ধিলে

অঁ তুমি কৈছিলা নি নিমিচাক

ও ও ও মই ভাবিছোঁ এই কলা ব্লাউজ কলা মেখেলা আৰু মুগা চাদৰ বেয়া হ'ব নি বাৰু ও

মানে সেইটো চবৰে ঘৰতে থাকেই যে

ইমান কলেজখনলে মনত পৰেঅ চবকে কিমান দিনৰ মূৰত দেখিম লগ পাম ও ও

অঁ সেইটো মই ভবাই নে পায় সেইটো ভাল হ'ব আকৌ থাকিও যাব বস্তুটো হয় নহয় এতিয়া মানে তাকে কি নিম বুলি ভাবিছাবা

অঁ চবলে কৈ দিয়ক ফোন কৰি থাকিবলৈ মই দিগদাৰ হ'ব নহয় গ্ৰুপতে পাতিমনি বাৰু কথাটো

তুমি মেছেজ এটা গ্ৰুপত দিবা যে মই এনেকে ভাবিছোঁ সেই বুলি ক'বা আৰু তাৰপিছত মই ক'ম আৰু অঁ ঠিকে আছে নিলেতো ভালেই বুলি আৰু কব নহয় বাকীবোৰৰ মতামতবোৰ শুনি লওঁ কোনে কি কয় তাৰপিছত পইচা এটা তুলি পিনি ইমানটো ইমানটো লৈ আহিবলে বুলি ক'ব লাগে সেইদিনা সেইদিনাখন আমি ধুনীয়াকে অঁ বজাৰটো কৰি পিনি গুচি যাব পাৰিম বা পইচাটো গুগুল পে' চুগুল পে'ত দি দিলেও তেতিয়া আকৌ কোনোবা মানে নাহিলেও অকণমান দেৰিকে আহিলেও আমি হ'লেও কিজনীয়ে আমি কিজনীয়ে তুমি মই নিমিছা আৰু এইয়া আমাৰ লগত লাকি যাম বুলি কৈছিলে পাই মই ক অঁ অঁ পাতিছিলোঁ মই কথা পাতিব নাপালোঁ ইমান দেৰি মানে এই কাম এটা কৰি আছিলোঁ যে তাৰপিছত সেইকাৰণে দে সেইটো কথাতে ফোন কৰিছিলে ৰ'বা পাছত পাতিম বুলি ক'ব লাগিব আৰু সেইটো কিবা এটা লৈ যাব লাগিব ও ও ও কিমান টাইমমানত যাম বুলি ভাবিছা অঁ আমি আকৌ বজাৰকেইটা কৰি যাব লাগিব ইমান দিনৰ মই লগ পাম মোৰ পতককে ইমান কলেজত সেয়া পঢ়ি থাকোঁতে গমেই নাপালোঁ এতিয়া ওলাই আহোঁতেহে বৰ বেয়া লাগিছে আৰু দেই অহাৰ পিছতহে এতিয়া মনত পৰি থাকে অকমান সোনকালে যাম আৰু অক অকমান দেৰিকে মানে থাকিম আৰু যিমানকণ পাৰো আৰু অঁ হ'লে বুলিয়ে পটকে গুচি আহিবলৈ বেয়া নহয় ও ও তাকে ভাল লাগিব ভাল লাগিব দীপশিখাটো বিয়াই হৈ গ'ল নহয় অঁ আহিব এই তাই ধেমাজি চাইডে হ'ল দিন আমি কলেজৰ পৰা ওলোৱা দুদিনমানৰ পাছতে গ'লেই বিয়া মানেহে পলাই গ'ল আৰু তাপাই সেয়া ঘৰৰ পৰা বিয়া পাতি দিলে আৰু তাই আহিম বুলি কৈছে অঁ খালি দেৰি হ'ব খালি অকমান সময় অঁ ও ও এই নিতুমণি ছাৰলে বৰ মনত পৰে

ও ভাল লাগে সেয়াই এতিয়া ভালৰ কাৰণে ক'লে যি ক'লে তেতিয়া আকৌ একদম বেয়াহে লাগে খংহে উঠে ও ও বাকী সেয়া ধুনীয়াকে পাতিব বুলি শুনিছোঁ এবাৰ ডাঙৰকে এই জুনিয়ৰ এজনী আছিলে যে আমি জোনমণি বুলি কয় যে তাই তাই কৈছিলে মানে মই প্ৰথমতে নেযাওঁ বুলিয়ে ভাবিছিলোঁ মানে এই কাম এটা আছিলে মাকলৈ এপালে যাব লাগে সেইকাৰণে মই নেযাওঁ বুলিয়ে ভাবিছিলোঁ তাৰপা ভাবিলোঁ সেই ইমান দিনৰ মূৰত পাতিছে কেলেনো নেযাওঁ ইমান দিনৰ তাৰপা সেহেঁতিও সেয়া ফোন কৰিলে যে লাকীয়ে ফোন কৰিলে দীপশিখাই কৰিছিলে তাপা সেইকাৰণে ভাবিলো যাওঁৱেই আৰু সেয়া ডাঙৰকে পাতিব আৰু ও ও ঠিক আছে নহ'লে দিয়া